ভাৰতীয় মিডিয়াৰ বাবেতো মোৰ একদম বৰ্তমান একদম ঋণাত্মক মানে ভাৰতীয় মিডিয়াৰ বাবেতো মোৰ একদম বর্তমান একদম ঋণাত্মক মানে ভাৱধাৰাটো আছে মানে অভাৰঅ'ল যদিও ক'ব যাওঁ মানে আৰু মানে ভাৰতীয় মিডিয়া মানে একদম ৰিচাৰ্চ বেচ নহয় মানে মানে ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি নাচায় মানে বস্তুবিলাক আৰু মানে আমাৰ অসমততো মানে একদমেই নাই মানে ক'ব গ'লে মানে যদি আৰু মানে বহুত হেৰি মানে প্ৰ'পাগেণ্ডা মানে ভাৰতীয় মানে বায়াচনেচটো আছে মানে একফালে ঢাল খাই থাকে মানে চৰকাৰীৰ এই মানে হেৰিটো বহুত আছে চৰকাৰী শক্তিটো চৰকাৰী পাৱাৰটো মিডিয়াবিলাকত আজিকালি বহুত হৈ গৈছে তৌ সেইটোৰ কাৰণে মানে মোৰ মানে অলপমান হেৰি আছে আৰু ক'ব লগা থাকে আৰু যে মানে সঠিক নিউজটো আমি কিয় নাপাওঁ মানে জনতাই কিয় নাপায় মানে চৰকাৰীৰ চৰকাৰৰ পৰা অহা যি মানে যিবিলাক পেছাত থাকে সেইবিলাক মিডিয়াই কিয় লব লগা হয় বহুত কথা আহে হয়তো সিহঁতৰো মানে মিডিয়াহঁতৰো মানে হয়তো পাৱাৰটো গুচি যায় মানে এইবিলাক চে'ম টাইপ এটা হৈ গৈছে তৌ আৰু মানে সঠিক তথ্য় পাব লাগিব মানে ক'ত বিচাৰি যাওঁ সেনেও লাগে মানে এটা চেনেলত এটা নিউজ একধৰণে দেখাই আছে আন এটা চেনেলত সেই চেইম নিউজটো বেলেগ এটা ধৰণে দেখাই আছে তৌ সাধাৰণ জনতাৰ কাৰণেও এইটো বহুত প্ৰব্লেম হৈ যায় মানে সঠিক নিউজটো সঠিক তথ্য়টো মানে পাম কি নেপাম মানে আৰু বাতৰি কাকত আৰু বাতৰি কাকত আমি মানে নিয়মীয়া বাৰ্তা আমি মেইনলী পঢ়ো অসমত আৰু ক'ব গেলি আৰু প্ৰতিদিন অসমীয়া প্ৰতিদিন পঢ়িছিলোঁ নিয়মীয়া বাৰ্তা আমাৰ অসম আমাৰ অসম আছে তাৰ পিছত অগ্ৰদূত আছে এনেকৈ অসমীয়া আৰু ইংলিছত আমাৰ অসমতে আছে আছাম ট্ৰিবিউন হেন মানে প্ৰচলিত আৰু দা হিন্দুখন আছে এইটো দা হিন্দুখনটো ভাৰততো প্ৰচলন হয় আৰু চেনেল বুলি ক'লে ইণ্ডিয়া টুডে ৰিপাব্লিক টিভি তাৰ পিছত আজ টক দেন আমাৰ অসমত যদি ক'ব যাওঁ নিউজ লাইভ প্ৰাগ নিউজ প্ৰতিদিন টাইম এই এনেধৰণৰ কথা আছে আৰু মানে মানে এনেই নহয় যে কোনোবা এখন বেছি ভাল কোনোবা এটা মানে কম ভাল চবৰে বেলেগ বেলেগ ধৰণৰ মানে প্ৰ'পাগেণ্ডা আছে চবৰে বেলেগ বেলেগ ধৰণৰ নিজৰ নিজৰ মানে সুবিধাবাদী টাইপত মানে নিজে নিজে কাম কৰি থাকে কোনোবা এখনে এইখন চৰকাৰৰ হৈ কোনোবা এখনে কিবা এটা পাৱাৰক লৈ মানে একদম মুক্ত বুলি ক'বলৈকে মানে বহুত দিগদাৰ আজিকালি নিউজ চেনেলবিলাক মানে হয়তো সিহঁতৰো উপায় নাই সেইটো গম নাপাওঁ কিন্তু লছটো মানে লোকচানটো আল্টিমেটলী সাধাৰণ জনতাৰেইতো হৈছে তৌ মানে মিডিয়াৰ মানুহ বুলি ক'ব গেলি মানে এতিয়াতো মিডিয়াৰ মানুহ বুলি ক'লেতো বহুত পাৱাৰ পাৱাৰো আহিলে মানে মিডিয়াৰ মানুহ য'তে ততে যাব পাৰে মানে মিডিয়াৰ মানুহে মানে ক'বা গ'লে মেনিপুলেট কৰিব পাৰে ন মানে দিশবিলাক মানে বদলাই দিব পাৰে মানুহবিলাকৰ হৈ মানে যেনেকৈ ভাবে মানুহবিলাকে চিন্তাধাৰাবিলাক কেনেকৈ ভাবিব এটা এটা মানে বস্তু সেইটো বদলাই দিব পাৰে তৌ সেই মিডিয়াৰ হাতত পাৱাৰটো থাকে মানে তৌ সেইকাৰণে মিডিয়াবিলাক দায়িত্বশীল হ'ব লাগে মোৰ মতে মানে যিটো ভাৰতীয় মিডিয়াতকৈ অলপ মান মানে কমি আছে অলপ মানুহে এতিয়া মিডিয়াৰ তাত অভাৱ আছে মানে সেইটোৰ কাৰণে মোৰ অলপমান মানে অলপ খং আছে আৰু মানে এইটোৰ ওপৰত যে আমি নিউজ বিচাৰি ক'ত যাওঁ মানে এতিয়া আমি গুগুলত চাওঁ অমুকত চাওঁ নিউজ চেনেলবিলাকে কিবা কৈ থাকে আমাৰ আচল চ'ৰ্চ বা আচল উৎসৰ পৰা গম পাওঁ বস্তুটো বোলে বেলেগহে এতিয়া কেইদিনমান আগতে গম পাইছোঁ ৰাজামৌলীৰ দেউতাকে বোলে আমাৰ অসমৰ লাচিত বৰফুকনৰ ওপৰত এখন কিতাপ উলিয়াইছে কিন্তু নিউজ মিডিয়াবিলাকে কি কৰি আছে ৰাজামৌলীৰ নেক্সট চিনেমা হ'ল লাচিত বৰফুকনৰ ওপৰত আৰু মানে নিউজ নিউজ মানে চেনেলবিলাকে মানে একো ভাবি নাচায় আৰু যদি সিহঁতে গমো পাইছে কিন্তু মছলা দিবৰ কাৰণে মানে একদম মছলা এণ্টাৰটেইনিং মানে চেনট্ৰীক মানে হেৰি হৈ গৈছে মানে কেন্দ্ৰীয় মানে কেন্দ্ৰীভূত হৈ গৈছে মানে মছলাৰ কাৰণে মানে এতিয়া মানে ৰাজামৌলী চিনেমা বুলি ক'লেহে মানুহবিলাকে চাব আহিব তৌ সেইকাৰণে মানে ৰাজামৌলীৰ বাপেকৰ চিনেমা আৰু সেইটো যদি দিবও একদম ডিটেইলছত তলত দিব মানে এইটো মানে হাঁহি উঠা কথা আৰু ব্ৰেকিং নিউজত বহুত হাই হেডলাইনটো কিবা বেলেগ দিব আৰু ডিটেইলচটোতহে আচল কথা কৈ দিব মানে এইটো মানে হাঁহিয়াতৰ পাত্ৰই মানে বহুত নিম্নমানৰ বাতৰি হৈ যায় মানে এইটো ক'বলৈ গ'লে তৌ আৰু অলপ মানে আপডেট হ'ব আছে অলপ উন্নতি হ'ব আছে ভালকৈ এনেকৈ আৰু সেইটোৱেই ক'ব খুজোঁ